অ' ভাইটি যোৱা সপ্তাহত যে মই এমেজনৰপৰা যে এটা জীন্স পেণ্ট অৰ্ডাৰ কৰিছিলোঁ আহি পালে নহয় পেণ্টটো বৰ ধুনীয়া কিন্তু দেই ৰংটোও ধুনীয়া পিন্ধিবলৈ ভাল কমফৰ্টেবল চাচোন চা এইটো পেণ্টটো কি ধুনীয়া ন